ফুৰিব মোৰ ইচ্ছা যায় যেনিবা বাহিৰত যাবলৈ মন যায় কিন্তু যাব নোৱাৰোঁ পইচাৰ কাৰণে বহুত দূৰ দূৰ জেগা যাব ইচ্ছা যায় যাবও নোৱাৰোঁ বহুত সমস্যা সমস্যাৰ কাৰণে যাব নোৱাৰোঁ আৰু টকা পইচাৰ ক্ষেত্ৰত বা মই এতিয়া বিজনেচ কৰোঁ যেনিবা আগতে দুজনী আছিলে এতিয়া তিনিজনী আছে বৰ্তমান মোৰ ঘূৰিব মন যায় বা বাহিৰত যাব মন যায় যাব নোৱাৰোঁ বা বহুত ইচ্ছা যায় হেৰি কৰিবৰ কাৰণে ক'তো যাব নোৱাৰোঁ হেৰি কৰিব নোৱাৰোঁ আৰু মানে অসুবিধা বহুত বা হেৰি টকা পইচাৰ কাৰণে হেৰি কাৰণে ল'ৰা ছোৱালীকো ভালকৈ হেৰি কৰিব ইচ্ছা যায় হেৰি কৰিব নোৱাৰোঁ কিবা কৰিব নোৱাৰোঁ ভাল তাৰ পাছতে হেৰি কৰিব মন যায় আৰু অঁ সেনেকুৱা আৰম্ভহে টকা পইচাত বহুত অসুবিধা সেইটো কাৰণে মোৰ হেৰিৰ কাৰণে যাব নোৱাৰোঁ আৰু সেইটো কাৰণে মই এনেকুৱা হেৰি কৰিব লগা হ'ল বা মানুহে বহুত হেৰি কৰে হেৰি কাৰণে বাহিৰত ঘূৰিব ফুৰিব মন যায় ফুৰিবৰ মন মন যায় বহুত সেই অসুবিধা বহুত সেইটো কাৰণে কিবা বহুত বাহিৰত ঘূৰি ভাল লাগে কেনেকৈ যোৱা হয় এইটো নোৱাৰোঁ যাবলৈ কিবা কৰিব নোৱাৰোঁ বহুত অসুবিধা সেইটোৰ কাৰণে এনেকুৱা হেৰি কৰিব লগা হৈছে আৰু মোৰ দোকানত হেৰি আছে তো এতিয়া বৰ্তমান কাষ্টমাৰ বহুত কাষ্টমাৰৰ কাৰণে মই মানুহ তিনিজনী ৰাখিব লগা হৈছে বৰ্তমান হেৰি বাকী আৰু ঘূৰি ফুৰি এনেকুৱা ভাল লাগে কৰিবৰ কাৰণে ভাল লাগে আৰু ঘূৰিব ইচ্ছা যায় কৰিব মন যায় এতিয়া নোৱাৰোঁ সময় মিলাব নোৱাৰোঁ ওলাব নোৱাৰোঁ বহুত তাৰমানে সমস্যা সমস্যাৰপৰাই হেৰি কৰিব নোৱাৰোঁ আৰু বহুত সমস্যা সমস্যাৰপৰাই হেৰি কৰিব নোৱাৰোঁ ল'ৰা ছোৱালীক ভালকৈ হেৰি কৰিবও লাগে পঢ়া শুনা হেৰি কৰিব লাগে সেইকাৰণে কৰিব নোৱাৰোঁ ফুৰাৰ হেৰি নহয় তাৰ পিছত

বহুত ক'ত ক'ত যায় হেৰি বাহিৰত যাই ভাল লাগে কিন্তু যাবও নোৱাৰোঁ মানে টকা পইচাৰ কাৰণে যেনিবা বাহিৰত যাব ইচ্ছা যায় কিন্তু যাবই নোৱাৰোঁ টকা পইচাৰৰ কাৰণে বহুত মন যায় যাবৰ কাৰণে ফুৰিবৰ কাৰণে ঘূৰিবৰ কাৰণে কিন্তু চবৰে চবৰে ইচ্ছা যায় কিন্তু যাব মোৰো যাব ইচ্ছা যায় কিন্তু যাব নোৱাৰোঁ টকা পইচাৰ অভাৱৰ কাৰণে বহুত সেইকাৰণে মানুহে বহুত জেগা জেগা ফুৰে আমাৰো ইচ্ছা যায় বহুত দূৰ দূৰ জেগা চাবলৈ ইচ্ছা যায় কিন্তু চাব ইচ্ছা গ'লেও চাব চাব নোৱাৰোঁ না বহুত দূৰ দূৰ জেগা যাব ইচ্ছা যায় কিন্তু ল'ৰা ছোৱালীক লৈ বা হেৰি কৰি চাবলৈ মন যায় জেগাবিলাক ক'ত কেনেকুৱা জেগাবিলাক চাবলৈ ইচ্ছা যায় কিন্তু যাবও নোৱাৰোঁ ল'ৰা ছোৱালীৰ কাৰণে ল'ৰা ছোৱালীও পঢ়ি আছে বৰ্তমান লৈ যাব মন যায় যাব মন যায় ল'ৰা ছোৱালীক ভাল হেৰি দেখুৱাব মন যায় দিগ দেশ বিদেশ কিন্তু দেখুৱাব নোৱাৰোঁ যাব নোৱাৰোঁ টকা পইচা কাৰণে এইটোৱে আৰু মোৰ ইমান আৰু বহুত বিশেষ ক'ব নোৱাৰোঁ এইখিনিয়ে ক'লোঁ আৰু যেনিবা চবৰেতো এটা ইচ্ছা মোৰ বিজনেছ কৰি খাওঁ যেনিবা যেনেকৈয়ে নহওক বিজনেছ কৰি খাই আছো মোৰ এতিয়া ধৰক বৰ্তমান মালিক আছে মই আছো কৰ্মচাৰী আছে এনেকৈ আছো আৰু চলি বৰ্তমান বহুত আগত বহুত হেৰি মানুহ কম আছিল এতিয়া যানিবা মানুহ বেছি বৰ্তমান কাষ্টমাৰ বহুত বেছি এতিয়া মই সেইটো কাৰণে আছো এনেকৈ দোকান চলাই বৰ্তমান হেৰি কৰি

বাহিৰত ঘূৰিবলৈ বহুত হেৰি আছে ইচ্ছা আছে ক'ত হেৰি চাবলৈ জেগা আছে বহুত জেগা চাবলৈ ইচ্ছা যায় কিন্তু চাবলৈও নোৱাৰোঁ কিন্তু যাবও নোৱাৰোঁ বহুত মন যায় কিন্তু চাবও নোৱাৰোঁ আৰু সেইটো কাৰণে টকা পইচাৰৰ কাৰণে বহুত অসুবিধা অসুবিধাৰ কাৰণে মানুহৰ আজিকালি বহুত অসুবিধা অসুবিধাৰ কাৰণে মানুহে ক'তো যাব নোৱাৰে বা হেৰি কৰিব নোৱাৰে আগৰ দিনৰ মানুহৰ ইমান হেৰি নাছিল অসুবিধা হেৰি নাছিল এতিয়া দিনৰ মানুহ বহুত অসুবিধা অসুবিধাৰ কাৰণে মানুহে যাব নোৱাৰে মানে ক'তো যাব নোৱাৰোঁ ক'তো হেৰি কৰিব নোৱাৰোঁ আজিকালি বহুত ৰাস্তাই পথে বহুত হেৰি হয় গণ্ডগোল গণ্ডগোল সেইটো কাৰণেই তাৰমানে যোৱা নপৰে আৰু যেনিবা আজিকালি বহুত সেনেকুৱা হেৰি কৰিব তৰ পিছত কি কৰিব ফুৰিব ফুৰিব ইচ্ছা যায় বহুত সেইটো কাৰণে হেৰি কৰিব বহুত মন যায় তাৰমানে ফুৰিবৰ কাৰণে ফুৰিবই হেৰি কৰিব নোৱাৰোঁ বহুত বাহিৰলৈ যাবলৈ মন যায় গাড়ী মটৰে গ'লে আজিকালি বহুত প্ৰব্লেম প্ৰব্লেমৰ কাৰণে অলপ হেৰি হয় সেইটো কাৰণে যাব নোৱাৰি যেতিয়াই তেতিয়াই